কম সময়ৰ ভিতৰে কম মন পচন্দ খাদ্য খাব পৰাটো লগতে অতি সোনকালে নিজৰ ইচ্ছা অনুযায়ী অৰ্ডাৰ কৰিব পৰা যায় আৰু আনটো ওলোটা দিশ হ'ল যে খাদ্যসমূহ কেতিয়াবা সময় মতে নাপায়হি আৰু আনটো কাৰণ হ'ল খাদ্যসমূহ কেতিয়াবা বেয়া হৈ যোৱা খাদ্য আহে